উফ ৰাম এটা সময়ৰ কথা মই কি কম মই যেথেন কৰ্মত ভুল কৰিছিলোঁ চূড়ান্ত কৰ্মত ভুল কৰিছিলোঁ আৰু সেই কৰ্মটো চাম্ভালিলোঁ চাম্ভালি চাম্ভালি আজি এইখিনি পালোঁ অন্য নহয় মই মই বিয়াটোৱে মানে যাক বাচিছিলো মোক বাচিছিল সেইজনৰ লগত বিয়া হৈয়ে মই বহুত ভুল কৰিছিলোঁ অৱশ্যে ভুল কৰা নাই বুলি মই ভাবোঁ কিন্তু মোৰ ঘৰৰ মানুহে দিয়া নাছিল মোক ঘৰৰ মানুহে তাৰমানে মোক মানে গুৰু গুৰুত্ব নেদলাক বা মোক মানে সেই নকল্লাক মানি ন'ললাক মানি ন'লৰ ফলত আমাৰ ঘৰক লৈ ঘৰক ল'গিন যাই মোক এওঁ লৈ আহিছিল যোৰ কৰি লৈ আহিছিল তেতিয়া মা তেথেন মা দেউতাৰ খুব কান্দছিল মা দেউতাৰ অমত আছিল মা দেউতাহাৰ মই কথা জীৱনত মই কথা মা দেউতাৰ কথা কোনোদিন ফেলো নাছিলো জীৱনত ইটোৱে মই চূড়ান্ত ভূল সিদ্ধান্ত ল'লোঁ ইটোৱে মই ভুল কৰিছিলোঁ আৰু সেই ভুলটো মই চম্ভলি চাম্ভলি চাম্ভলি আজি এইখিনি পালোঁ কি কৰিম আৰু উপায়তো নাই ইটোৱে মই ভুল কৰিছিলোঁ চৰম ভুল মই প বি এ পাছ কৰিলোঁ চাকৰি কৰিম বুলি ভাবছিলোঁ একোৱে মোৰ জীৱনত নহ'ল কিন্তু ইটো ভুলে মোক তাৰমানে চব মানে শেষ কৰি দিলে দিলাক তাৰমানে চব শেষ কৰি দিলাক চব শেষ কৰি দিয়াৰ পাছতো লাহে লাহে লাহে মই সামাজিক কাম কৰাত ব্যস্ত হ'লোঁ মই গান গানত ব্যস্ত হ'লোঁ মই এনেকৈ নাটকত ব্য়স্ত হ'লোঁ নাটক চাটক কৰি এনেকৈয়ে এনে মই মানে কাৰ্টুনিষ্ট হ'লোঁ মই কাৰ্টুন বনাওঁ এনেকৈয়ে এনে মই চলি আছো দুই হাজাৰ দহত মোৰ হাজবেণ্ড ঢুকাই থাকিল চাম্ভালিছিলোঁ ভালেকৈ চাম্ভালিছিলোঁ কিন্তু মই মোৰ হাজবেণ্ডক মৃত্যুৰ মুখৰ পৰা বচাব নোৱাৰিলোঁ এয়াই আৰু